আপোনালোকৰ এজেন্সীৰ পৰা যিসমূহ কেব চলে কেব ড্ৰাইভাৰসকলে মাস্ক নিপিন্ধে আৰু চেনিটাইজাৰো ব্য়ৱহাৰ নকৰে লগতে চাফ্ চাফ্ চিকুণতাৰ প্ৰতি তেওঁলোক অকণো জ্ঞাত নহয় চিটসমূহ বহুত লেতেৰা কৰি ৰাখে গতিকে আপোনালোকলৈ এটা অনুৰোধ যে কেব ড্ৰাইভাৰসমূহক মাস্ক পৰিধান কৰিবলৈ কওক লগতে চেনিটাইজাৰ ব্য়ৱহাৰ কৰিবলৈ কওক আৰু চিটসমূহ চাফ চিকুণ কৰি ৰাখিবলৈ কওক